সৰুকালৰ ভ্ৰমণৰ স্মৃতি বুলি ক'লে সাধাৰণতে শিৱসাগৰখন চাবলৈ অহা মনত পৰে যে আহোমৰ ৰাজত্বকালৰ যিখিনি কিতাপত পাই অহা ৰংঘৰ কাৰেংঘৰ শিৱ দ'ল জয় দ'ল তলাতল ঘৰ যিখিনি সৰুৰ পৰা কেৱল কিতাপত পঢ়ি আহিছিলোঁ সেইখিনি ওচৰৰ পৰা চোৱাৰ খুব হেঁপাহ হৈছিলে যে কেনেদৰে বৰা চাউল আৰু হাঁহ কণীৰে তেওঁলোকে সেই জয় দ'ল শিৱ দ'ল প্ৰস্তুত কৰিছিল যি হওক যিখিনি দ'ল এতিয়াও ইমান সগৌৰৱেৰে মূৰ তুলি জীয়াই আছে সেইখিনি চোৱাৰ খুব হেঁপাহ হৈছিল সেই হেঁপাহতে মা দেউতাই এদিন শিৱসাগৰলৈ লৈ আহে তেতিয়া হয়তো মই ক্লাছ নাইনৰ ছাত্ৰী সেই সৰুকালৰ স্মৃতিটো মোৰ মানসপটত সদায় সজীৱ হৈ ৰ'ব যি মই ডাঙৰ জয়সাগৰ পুখুৰী চাইছিলোঁ তাত ইমান এটা বিশাল পুখুৰী কেনেকৈ খান্দিলে সেয়া ভাবি ভাবি মই আপ্লুত হৈছিলোঁ সেইখিনি কথা এতিয়াও মনত পৰে